হেল্ল'

কিবা ক'ব নেকি কাষ্ট চাৰ্টিফিকেট অঁ অঁ অঁ এই এই গাঁওবুঢ়াৰপৰা এখন লাগিব কাগজ প্ৰমণপত্ৰ তাৰপৰা আধাৰ কাৰ্ড পান কাৰ্ড তাৰপৰা ৰেচন কাৰ্ড তাৰপৰা আৰু ফটো দুকপি লাগিব

গাঁওবুঢ়াক লগ পাবলৈ আগবেলা সোনকালে গ'লেই হ'ল ঘৰ ৰাতিপুৱা পাব

অঁ অঁ অঁ আকৌ তাতে অঁ তাতহে দিব কাষ্টৰ চাৰ্টিফিকেটখন অঁ অঁ তাত থাকিম থাকিম অঁ ক'ৰ্টলৈ যাব লাগিব ক'ৰ্টৰপৰা এই মণ্ডল অফিচত

অঁ বাৰু হ'ব হ'ব হ'ব থাকিম বাৰু অফিচতে থাকিম অঁ ভালেই ভালেই তোমালোকৰ ভাল বা পঞ্চায়তলৈ এতিয়া আহিব লাগে আকৌ মাজে মাজে

হেৰি ইলেকশ্যনো অঁ